অ' দাদা

অ' মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা অলপ দেৰি আগত বস্তু কেইটামান অৰ্ডাৰ দিছিলোঁ

আপোনাৰ তাত আছিলে হেৰি বিৰিয়ানী আছিলে চাৰি প্লে'ট আৰু আপোনাৰ আছিলে ম'ম' আছিলে দুই প্লে'ট অ' মই এতিয়া মানে অৰ্ডাৰটো অকণমান চেঞ্জ কৰিব বিচাৰিছো অ' হয় হেৰিটো আপোনাৰ মোক এতিয়া লাগে ভেজ চাওমিন লাগে দুটা আৰু লাগে আপোনাৰ এটা মোৰ চিকেন ম'ম' দুই প্লে'টৰ সলনি লাগে আপোনাৰ পনিৰ ম'ম' এক প্লে'ট হ'লে হ'ব অ'